অঁ কওকচোন অঁ দোকানতে আছোঁ কিবা লাগিছিলে নেকি বাৰু অঁ অঁ আছে আৰু কিবা লাগিব নেকি আপেল আছে অঁ অঁ আছে অঁ ডালিমৰ সেই দুশ টকা হেৰি আৰু আঙুৰো হেৰি ডেৰশ টকা তাৰপিছত আপেলৰ হেৰি এশ টকা অঁ অঁ অঁ কেতিয়াকৈ আহিব বাৰু অঁ দোকানত এতিয়াই থাকিম আছোঁ মানে বহিয়ে আছোঁ

অঁ গুগুল পে' হ'ব বাৰু অঁ হেৰি স্কেনাৰখন আছে ইয়াতে বাাৰু স্কেনাৰখনত মাৰি দিলেহি হ'ব অঁ অঁ হ'ব অঁ অঁ অঁ হ'ব হেৰি কমলা আছে পাব বেছি নোপাব অকণমানহে পাব মানে দুটামানহে পাব অঁ হ'ব হ'ব অঁ অঁ অঁ হ'ব অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দিয়ক দিয়ক তেন্তে অঁ অঁ অঁ হ'ব অঁ